অঁ অঁ অঁ সুবিধা আছে সুবিধা আপ আপুনি ট্ৰেইনত যাব পাৰিব আপুনি কেইজনী আছে বাৰু কেইজন যাব অঁ ছয়জন যদি আপুনি এই ট্ৰেইনত যাব লাগিব তাপা গুৱাহাটীত শিমলুগুৰি অঁ হয় শিমলুগুৰিৰ পৰা যাব লাগিব গুৱাহাটীত নামিব লাগিব তাৰপা তাত কামাখ্যাত এদিন ৰখি দিব লাগিব কামাখ্যাত ৰখা পিছত নেক্সট দিনাখন আকৌ জাতিংগালৈ যাম

থাকিব লাগিব তাত আছে আছে আমাৰ হেৰি আছে

হয় এইটো আছে আছে

এইবোৰ ধুনীয়াই

অঁ তেনেকুৱাও আছে অঁ আছে ইয়াত ধুনীয়া ধুনীয়া জেগা ফুৰিবও আছে তাৰপা আমাৰ ইয়াত মানুহ আছে আপোনালোকক ক'ত যাব এইবোৰ কি চব মানে দেখাই যাব আপোনালোকক এফালৰ পৰা তাপা আপ ন বাজেটটো লাগিব কিবা তালৈকে আপুনি এজনে তিনি হজাৰমান লৈ ল'লেও হ'ব

অঁ তাতো ফুৰিব পৰা হ'ব অঁ সুবিধা হ'ব তাতো ফুৰিব পৰা

ল'ৰা ছোৱালী লৈ গ'লে ইমান এটা অসুবিধা নাই বাৰু আনিব পাৰে তেতিয়া বাজেটটো অলপ বাঢ়ি যায় আৰু অঁ এতিয়া আপুনি এতিয়া কেইজন আহে আৰু আপোনাক ল'ৰা ছোৱালীকেইটা আহে সেইটো ওপৰত ডিপেণ্ড কৰিব আপুনি ক'লে অঁ মোৰ লগতে ইয়াত নম্বৰ দিয়া থাকে নহয় তাত কল কৰি দিলেও হৈ যাব অঁ আপুনি যদি দুজন আহে নহয় দুজনৰ তিনি হাজাৰকৈ সৰু ল'ৰাবোৰ ইমান হেৰি নধৰো বাৰু টোটেল তেনেকৈ পাঁচ হাজাৰমান লৈ আনিলেও হৈ যায়

অঁ

অঁ অঁ অঁ অঁ এনেকুৱাও হয় এতিয়া ল'ৰাবোৰে উৎপাত কৰে নহয় কিবা ল লাগিলে

অঁ অঁ হয় অঁ এজেঞ্চি টাইপে আমাৰ মানে চবতে আছে আৰু এতিয়া গুৱাহাটী ছোৱাহাটী এইবোৰ চবতে আছে

তেনেকুৱা থাকে মানে চবৰো বেলেগ বেলেগ হেৰি আছে এতিয়া আমাৰতো অকল আপোনাৰ ক'লৈ আছিলে এডখৰ অঁ জাতিংগাৰ তালৈকে আমাৰ হেৰিটো আছে মানে তাত অকল অঁ অঁ পাহাৰীয়া জেগাই অঁ দেখাত ধুনীয়া আৰু জাতিংগা ডিমা হাছাও

অঁ হয় হয় ইয়াত বহুত ফুৰিবলগীয়া আছে আৰু ইয়াত কালচাৰবোৰ ধুনীয়া চাব পাৰে চাব অঁ আমাৰ হেৰি থাকে ন আমাৰ গৈ থকা হয়

অঁ আপুনি আপুনি ক'ৰ পা কৈছিলে শিৱসাগৰ পৰা ন' অঁ আপোনালোকে কেতিয়া আহিব জানুৱাৰী দুই তাৰিখ ন অঁ অঁ অঁ অঁ অ অঁ অঁ অঁ অঁ অঁ আপোনালোকৰ ছয়জন আহিব ন অঁ অঁ অঁ ভাড়াটো বেছিয়ে হয় আপোনাৰ এনেকৈ গাড়ী আছে বাৰু ছয়জন কাৰণেও পাব আপুনি যিমান লাগে আৰু আমি লগা লগ ফোন চোন মাৰি পিনি কৈ থৈ দিওঁ যিমানটা ছিট লাগে এতিয়া আপোনালোকে বোলে ছয়জন আহিব ছয়জনৰ কাৰণে কোনখন গাড়ী ল'ব লাগিব সিহঁতে নিজে চইচ কৰি লয় আৰু অঁ এতিয়া আপোন

অঁ অঁ অঁ অঁ এতিয়া বোলে আপোনালোকে চল্লিছজনী বা ত্ৰিছজনী অহা কথা হয় তেতিয়া ডাঙৰ গাড়ী লোৱা হয় আ অঁ লাগে অঁ তিনি হাজাৰকৈ পৰিব আৰু অঁ গুৱাহাটী অঁ অঁ তাত বনাই খাব পৰাও প্লে'চ আছে আপুনি বনাই খাবলেও আমাৰ ইফালৰ পৰা বস্তু থাকিব আপোনালোকে বনায়ো খাব পাৰিব যদি অঁ তেনেকুৱা সুবিধা আছে

অঁ

অঁ সেইটো হ'ব বনাই খোৱাটো বহুত ভাল লাগে ত' আপোনালোকে যদি এতিয়া বনাই খাই বনায়ো খাব পাৰে যদি নাখায় আমাৰ ইয়াৰা পাও মানুহ থাকে আপোনালোকক বনাই মেলি চব যি খাই টোটেলি বাজেটটো লৈ আপোনালোকে কিবা এটা দি দিলে হয় তেতিয়া

অঁ ব্যৱস্থা আছে অঁ আপোনালোকৰ সেইডখৰ দিগদাৰো হয় বস্তু ইমান আৰু ল'ৰা ছোৱালী আহিলেও আপোনালোকৰ ইমান বস্তু আনিবলৈও দিগদাৰ হ'ব ন সেইকাৰণে ইয়াত চব সুবিধা আছে বাৰু আপোনালোকে যদি খাওঁ বুলিও কয় নিজে বনায় সেইবোৰও চব যোগাৰ কৰি দিয়া হ'ব তাৰপা আপ আপোনালোক দুই তাৰিখে ফিক্স নেকি অহা অঁ হয়

এতিয়া আপোনালোকৰ ছয়জন আহিব ন অঁ আপোনালোকে চব মহিলা আহিব

অঁ অঁ ঠিক আছে আপুনি মোক কল কৰিব

ঠিক আছে আপুনি মোক কল কৰিব যাবলৈ হ'লে অঁ ঠিক আছে দিয়ক থেংক ইউ ঠিক আছে দিয়ক